এই অঞ্চলত প্ৰায়ে শালিকা পাৰ মাছৰোকা আদি চৰাই দেখিবলৈ পোৱা যায় বিশেষকৈ ক'বলৈ গ'লে মোৰ পাৰ চৰাই প্ৰিয় কিয়নো সকলো অঞ্চলতে এই পাৰ চৰাই দেখিবলৈ পোৱা যায় প্ৰায় মানুহেই পাৰ ভাল পায় আৰু পাৰ চৰায়ো মানুহৰ লগত থাকি ভাল পায় ই মানুহৰ পোহনীয়া চৰাই হিচাপেও পৰিচিত সকলো প্ৰায় মানুহৰ ঘৰতে পাৰ চৰাই দেখা যায় ঘৰৰ চিলিঙিত নহ'লে গঁৰালত বাস আদি বাস কৰা ঘৰুৱা পাৰৰ বাহিৰেও সাধাৰণতে পাৰই গছত আশ্ৰয় লয় সিহঁতে বাঁহ নিজে সাজে প্ৰায় পাৰ চৰাই বগা ক'লা ক'লা মুগা ক'লা বা ছাই ৰঙৰ হয় কিছুমান প্ৰজাতি উজ্জ্বল থাকে যদিও দেখিবলৈ ধুনীয়া প্ৰায় মন্দিৰত পাৰ চৰাই দেখিবলৈ পোৱা যায় পৃথিৱীৰ প্ৰায় তিনিশ প্ৰকাৰো তিনিশ প্ৰকাৰৰ পাৰ পোৱা যায় সাধাৰণতে পাৰ চৰাই খ্ৰীষ্টপূৰ্ব তিনি চাৰি হাজাৰ বছৰ আগতেই ইজিপটৰ পৰা অহা গৈছিল

পাৰই বেগাই আৰু বহু দূৰলৈও উৰিব পাৰে ঘণ্টাত আশী কিলোমিটাৰ পৰ্যন্ত বুলি গম পোৱা গৈছে